হয় মই আমাৰ অঞ্চলত থকা পৰ্যটনস্থলীবোৰলৈ গৈছোঁ হয় মই আমাৰ ওচৰৰেই পাহাৰলৈ মোৰ লগৰ সমনীয়াৰ লগত গৈছিলোঁ মোৰো গৈ খুব ভাল লাগিল সেই ঠাইৰ প্ৰাকৃতিক পৰিৱেশটো বৰ ধুনীয়া ঝৰ্ণাও আছে আমি সকলোৱে বহুত হাঁহি ফুৰ্ত্তি কৰিলোঁ আমাৰ ইয়াত ঠেঙাল মেনৰ আৰু ঠেঙাল মিউজিয়ামো আছে তালৈ গৈ মোৰ বহুত ভাল লাগে মিউজিয়ামত বিভিন্ন মুখা অসমৰ বিভিন্ন জাতিৰ কাপোৰ আছে আৰু আজিকালি যিহেতু পুৰণি দিনৰ বস্তু যেনে ধানৰ ভঁৰাল পুৰণা দিনত শিপিনীসকলে বোৱা তাঁতশাল বাঁহৰ বিছনা গৰু গোহালি আৰু বিভিন্ন ধৰণৰ গাঁৱলীয়া পৰিৱেশ দৃশ্য আছে সেইবোৰ চাবলৈ গৈ মোৰ খুব ভাল লাগে আৰু আমাৰ ইয়াত প্ৰায় তিনি চাৰিখনমান ৰিজৰ্ট আছে তাৰ পৰিৱেশ যথেষ্ট ধুনীয়া